অঁ কোনে কৈছে

অঁ হয় নেকি অহ্ অহ্ হা কওঁকচোন কি হৈছে কথাটো

অঁ এই বহী মানে কি ক্লাছৰ হেৰি বহীখন নেকি পৰীক্ষাৰ নে কিহৰ চাইছে

মানে ক্লাছটো হৈ আছে কিন্তু দুই এজন শিক্ষকৰ ইতিমধ্যে এই যে খেল ধেমালি চলি আছে অলপ দূৰত মানে দুই এজন গৈছে এইবোৰ অলপমান কাৰণে দুই এজনৰ অলপমান মানে শিক্ষকে ক্লাছত মানে ভালকে এটেণ্ড কৰিব পৰা নাই এতিয়া দুইজনৰ কথা বাৰু এনেই বাকীখিনি ঠিকেই চলি আছে বাৰু মানে আগে পিছে লিখা বহীত বাৰু কথাবোৰ মানে চোৱা হৈছেনে বা ঠিকে আছে এইকেদিন এই শিক্ষকৰ সেইটো সেইটো কথাও হ'ব হ'ব পাৰে আ কোন কোন ক্লাছত আছিলে সি মানে পাহৰি গৈছোঁ নহয় অঁ হয় হয় হয় মানে বুজিছোঁ মানে সুজিতৰ কথা কোৱা নাই জানো অঁ হয় হয় সি বাৰু সি লিখা পঢ়া থিকে কৰি আছে বাৰু হেৰি ক্লাছত এই দুই এজন মানে শিক্ষক আমাৰ যে কৈছোঁ কথাটো তেওঁলোকে খেলা ধূলা এইবিলাকৰ কাৰণে অলপ দুই এদিন মানে ইফাল সিফাল হৈ আছে সেইকাৰণে চাগে কামখিনি মানে সুচাৰুৰূপে দিবও পৰা নই মানে কৰিব পৰা নাই বাৰু তথাপিটো এই বহীখন মই অলপমান চেক কৰি চাম বাৰু পিছত নাই নাই নাই বেয়া বেয়া কথাটো নাই সোধাটো মানে গাৰ্জেন্টৰ সেইটো এটা মানে ভাল কথাহে কাৰণ গাৰ্জেন্ট যে সচেতন বহীখন চাইছে মই ভালহে পাইছোঁ কথাটো মই সুধিম সেইটো আচল শিক্ষক হা অঁ হয় ঠিকে আছে বাৰু